মই ফুলগছ সৰুৰ পৰাই ভাল পাওঁ আমাৰ ঘৰত মায়ে বহুত ফুল গছ ৰগ লগাইছে আগফালেও আছে অকল ফুলগছ বুলিয়েই নহয় পিছফালে আমাৰ শা শাক চব্জি বহুতখিনি মায়ে কৰে আৰু ইমানেই ধুনীয়াকৈ মায়ে ফুলগছবিলাক লগাই থয় শাক চব্জিবিলাক লগাই থয় ওচৰৰ মানুহখিনিয়েও কয় ইমান ধুনীয়া লাগে ফুলগছখিনি দেখিবলৈ ময়ো দেখি দেখি মোৰো বহুত ভাল লাগে মই সেই তেতিয়া সৰুৰ পৰাই চিক্স চেভেনৰ পৰাই মই ফুলগছ গছ গছনিৰ প্ৰতি মোৰ বহুত আগ্ৰহী হয় মই তেতিয়াৰ পৰাই এইবিলাক কৰোঁ আৰু কেতিয়াবা যদি গছপুলিত মায়ে পানী দিব পাহৰে মই নিজে দিওঁগৈ গৈ আৰু আগ আগফালেতো বহুতখিনি আমাৰ ফুল আছে ফুলৰ মাজে মাজে হে সৰু সৰু গছ পুলিও লগাই থোৱা আছে পিছফালেও বহুতখিনি শাক চব্জি গছ গছৰ কাষে কাষে ফল মূলৰ গছ লগোৱা লগাইছোঁ তাতে ময়ো লাগো বন চন চাফা কৰোঁ গোটেইখিনি কৰোঁ মই মই সৰুৰ পৰাই ভাল পাওঁ গছ গছনি মই বহুত মানে গছ পুলি যদি এটা মৰি যায় মই তাৰ ঠাইত দুটা গছপুলি লগাই দিওঁ তেনেকেই মই ফুলৰ ফুলৰ বাগিছাখনো ভালকৈ ৰাখিছ ৰাখোঁ আকৌ পিছফালে চব্জি বাগিছাখনো ভালকৈ ৰাখোঁ মই চব ভালকৈ ধুনীয়াকৈ সৰুৰ পৰাই মই শিকিছোঁ এইবিলাক কৰি বহুত ভাল পাওঁ মই